হেল্ল' অ কওকচোন নমস্কাৰ নমস্কাৰ অ কি কথা বাৰু

অ হয়নি

অ এক্সট্ৰা ভৰাব নালাগে তাহাঁতি যি তিনিটা লেশ্যন পঢ়িছে সেই তিনিটা লেশ্যনৰ ভিতৰতেই মানে পেপ্পাৰখন কাটিলে ভাল হয় কাৰণ আকৌ নপঢ়া লেশ্যন এটা ভৰাই দিলে তাহাঁতি হয়তো নোৱাৰিবও পাৰে সৰু সৰু ল'ৰা ছোৱালী সেইকাৰণে পঢ়োৱাৰ তোমালোকে যিখিনি পঢ়াইছা যিকেইটা মানে লেশ্যন পঢ়াইছা যিখিনি হেৰি কৰিছা তাৰ ভিতৰতে প্ৰশ্নকাকতখন কাটিলে ভাল হ'ব অ অ অ সেইটোটো হয়েই অ তুমি তিনিটা লেশ্যনৰ ভিতৰৰ পৰাই প্ৰশ্নকাকতখন ওলিয়াই তুমি মানে দি দিয়া অ হ'ব দিয়া হ'ব হ'ব